হাঁহ কুকুৰা হাঁহ হাঁহৰ হাঁহ গু কুকুৰাৰ গু আমি খেতিত দিওঁ খেতিত দিওঁ টাবত দিওঁ আকৌ হেৰিয়াত বস্তা পাতি ধুওঁ চাফা কৰি থওঁ বেমাৰ আজাৰ নহ'বলৈ চাফ চিকুণ কৰিব লাগে হাঁহৰ গুখিনি আমাৰ বহুত প্ৰয়োজনীয় হয় ধান খেতিটো দি দিওঁ সৰহকৈ গোটাওঁ গোটাই ধান খেতিত দিওঁ দি দিওঁ ফুলৰ টাবত দিওঁ দিব লাগে সদায় চফা কৰি থ'ব লাগে বস্তা পাতি সদায় চফা কৰোঁ ধুওঁ আৰু চফা কৰোঁ আৰু হাঁহৰ গু কুকুৰাৰ গু আমি লগ লগাই থৈ দিওঁ থৈ পিনি ধানত দিওঁ ধান খেতি পাওঁ বহুত বহুত ভাল হয় খেতি পথাৰ ফুলত দিওঁ ফুলখিনি বহুত ধুনীয়া হৈ আহে সাৰ পালে মানে হাঁহৰ গু কুকুৰাৰ গু দি দিলে মানে তামোলনী বাৰি থাকিলে তামোলনী বাৰীত তামোলৰ মাজত দি দিওঁ তাত চাফ চিকুণ ধুনীয়া ধুনীয়াকৈ হেৰি জেগা চফা কৰি থওঁ চফা কৰি থওঁ সদায় চাফ চিকুণ কৰোং চাফ চিকুণ তাৰপৰা শাক পাচলিতো দিওঁ হাঁহৰ গু মাজে সময়ে সময়ে গোটাওঁ থওঁ গোটাই পিনি হেৰিয়াত শাক পাচলিতো দিওঁ দি দিওঁ দি পিনি আকৌ হেৰি হাঁহ কুকুৰা হওক সৰহকৈ সৰহকৈ পুহোঁ পুহোঁ সৰহকৈ পুহি গোবৰ জাবৰ গুখিনি সৰহকৈ সৰহকৈ হয় হ'লত গুখিনি আমাৰ বহুত কামত দৰকাৰ বহুত কামত লাগে আমি আমি কিবা এটা ৰুলে হাঁহ কুকুৰা গোবৰখিনি দিওঁ দিওঁ আকৌ গোবৰখিনি দি দিলে দিলে সাৰ পটককৈ ডাঙৰ হৈ আহে শাক পাচলিত দিওঁ দি দিওঁ আকৌ হাঁহ গোবৰখিনি বহুত গুখিনি আমাৰ বহুত প্ৰয়োজনীয় তাৰপৰা আকৌ গুখিনি প্ৰয়োজনীয় বহুতখিনি আমি সেইকাৰণে সৰহকৈ হাঁহ কুকুৰা ল'বলৈ বিচাৰোঁ হাঁহৰ গু সৰহকৈ গোটাওঁ বস্তা সদায় আমি চফাকৈ থৈ দিওঁ হাঁহ কুকুৰা বেমাৰ নহ'বলৈ গোবৰ গুখিনি লাগে আমাক গুখিনি দৰকাৰ হয় কাৰণে গুখিনি লাগে গুখিনি আমাৰ বহুত কামত কামত লাগে গুখিনি আমাৰ বহুত প্ৰয়োজনীয় তাৰমানে সেইকাৰণে আমি হাঁহ কুকুৰা সৰহকৈ পুহোঁ পুহোঁ গোবৰখিনি দৰকাৰ কাৰণে গু গুখিনি গুখিনি প্ৰয়োজনীয় বহুত সেইকাৰণে লাগে গু গুখিনি প্ৰয়োজনীয় গুখিনি আমাৰ বহুত দৰকাৰ হয় গুখিনি আমাৰ বহুত কামত কামত লাগে মানে গুখিনি যে গুখিনি আমি সৰহকৈ গোটাওঁ সৰহকৈ গোটাইপিনি পাচিত নিওঁ নি পিনি আমি শাকে পাচলিয়ে দি দিওঁ তামোল বাৰীত দি দিওঁ গোবৰ সাৰ ধান ধানত দি দিওঁগৈ ৰুবলৈ যাওঁতে ৰুই যাওঁতে লৈ যাওঁ আমি লৈ গৈ ৰোৱনীক তাত পথাৰত দিওঁ পথাৰত দিওঁ পথাৰত দি দি পথাৰখিনি ধানখিনি ভাল হয় সাৰ বহুত দৰকাৰী হয় মানে হাঁহখিনি লাগেই মানে মানুহক সেইকাৰণে মই হাঁহ কুকুৰা বেছিকৈ পুহিবলৈ বিচাৰোঁ গোবৰ গুখিনিৰ কাৰণে গুখিনি দি দিওঁ ফুলত দিওঁ টাপত দিওঁ টাপত দিওঁ আকৌ গুখিনি হেৰি বহুতেই প্ৰয়োজন প্ৰয়োজন প্ৰয়োজন মানে কলগছ বুলিলে কলগছৰ তলত দি দিওঁ তামোলনী বাৰীত দি দিওঁ ফুলত দিওঁ টাবৰ টাবত বাৰীত পেলাই দিওঁ বাৰী শাক চাক ডাঙৰ হয় ভাল ভাল হয় শাক পাচলি ধুনীয়া হয় সেইকাৰণে গোবৰখিনি বহুত প্ৰয়োজন গোবৰখিনি গুখিনি সাৰ হয় মানে সাৰ সৰহকৈ সৰহকৈ থৈ দিওঁ মানে গোটাই সাৰ হয় সাৰ হ'লত মানে ভাল হয় ধানটো ধানবোৰ সাৰখিনি ভাল হয় ধান ভাল হয় তাৰপৰা আকৌ সেইকাৰণে লাগে ফুলদানিত দিওঁ ফুলদানিত দিওঁ তাৰপৰা আকৌ হেৰিয়াত ফুলদানিত দিওঁ দি পিনি আকৌ থকাখিনি গোটাই থৈ দিওঁ সিদিনাখন আকৌ সিজোপা গছত দি দিওঁ তেতিয়া ফুলৰ টাবত দিলে ফুলজোপা বহুত ভাল হয় ভাল হয় ফুলজোপা ফুলজোপা ভাল হ'লত সেই গুটি পাওঁ সেনেকৈ ফল পাওঁ শাক পাচলিত লাই শাক মূলা কৰিলে লফা কৰিলে তাত দি দিওঁ ভাল হয় ভাল হ'লত ভাল হয় সেইকাৰণে হাঁহ কুকুৰা বেছিকৈ পুহোঁ পুহোঁ পুহি পিনি সেইকাৰণে হাঁহ ধানত দি হাঁহ হাঁহটো বহুত বহুত কামত লাগে আমাৰ মানে বহুতেই কামত লাগে গোবৰখিনি